অঁ অঁ মই মালতী বৈশ্যই কৈছিলোঁ অঁ অফিচৰ পৰা কৈছোঁ আপোনাৰ তাত সেই অঁ খানাটো অৰ্ডাৰ কৰিম বুলি ভাবিছিলোঁ আজি ৰাতিৰ সাজটো কি কি আছে কি কি আছে

অঁ অঁ অঁ হাঁহৰ মাংস আৰু পিতিকা কি আছে আলু আছেনে নে বেঙেনা পিতিকায়ে আছে কি পিতিকা আছে আৰু মাছ মাছ ভজাও দিব মাছ ভজাও অলপ দি দিবচোন ছটামান বজাত দি পঠিয়াব কি হা

হ'ব বাৰু কিমান হয় আপুনি কৈ পঠিয়াব মই দি পঠিয়াম হ'ব